মোৰ গৰু আছে দুজনী হাল বোৱা গৰু আৰু দুজনী গাই গৰু আছে খৰালিতো মই গৰুবিলাক পথাৰতে মেলি দিওঁ আমাৰ আগফালে পথাৰ আছে দুপৰীয়া টাইমত মই পানী চানীবিলাক খুৱাই থৈ আহোঁ কিন্তু বাৰিষা দিন সময়ত অলপ অসুবিধা হয় সেইকাৰণে ধানৰ খেৰবোৰ ধান মৰাৰ পাছত মই ভালকৈ থৈ দিওঁ বৰষুণ দিলে মই গৰুকেইজনী গোহালিতে বান্ধি থওঁ আৰু কেতিয়াবা খেৰ চেৰ বিচাৰি আনি মই খাবলৈ দিওঁ নহ'লে মই কচু গেলা আলু ভুচি তেনেকৈ সিজাই মেলি মই গৰুকেইজনী প্ৰতিপাল কৰোঁ